হেল্ল' অঁ অঁ কওক

অঁ পাব আপুনি ফুল পাই যাব কেনেকুৱা ফুল লাগে আপোনাক ফুল পাব কেনেকুৱা ফুল লাগে আপোনাক কিমান দামী মানে আপোনাৰ তোমাৰ অঁ সেইটো তোমাৰ ফুলৰ ওপৰত কথা মানে কি ফুল লোৱা কেনেকুৱা ডিজাইনৰ তোমালোকে হেভি কোৱালিটিও আছে ভাল মানে ল' কোৱালিটিও আছে অঁ হ'ব তোমাৰ পাঁচ ছহেজাৰ ভিতৰত আৰু ধৰি লোৱা তুমি ভালটো অঁ ডেকৰেশ্যনৰ পইচাটো এক্সট্ৰা হ'ব তোমাৰ এইবোৰ ডেকৰেশ্যন কৰা মানুহৰ কাৰণে অঁ এইবোৰ প্লাষ্টিকৰে তোমাৰ মানে অৰিজিনেল টাইপৰে আৰু তুমি একদম অৰিজিনেল নিচিনাই লাগিব তুমি মানে চুই চালে গম পাবা অকল মানে প্লাষ্টিকৰ দূৰৰপৰা দেখিবলৈ অৰিজিনেল আৰু

ডেকৰেশ্যনৰ পইচা এক্সট্ৰা এইবোৰ তুমি যোনে ডেকৰেশ্যন কৰে তেহেঁতৰ লগত পাতিব লাগিব তুমি কেনেকৈ ল'ব তেহেঁতি তেহেঁতৰ লগত মিলাব লাগিব

গোটেই গাড়ীখন তুমি ফুলেৰে সজাওঁ বুলি ক'লে অঁ সেইটো তোমাৰ হৈ যাব তুমি ইমান ইমান নেলাগিব তোমাৰ হৈ যাব অঁ অঁ গাড়ীলৈ হ'ব হয় হয় এই ডিছকাউণ্ট পাই যাবা তুমি আমাৰ দোকানত তুমি আহিবা আহি পিনি তুমি আহিবাচোন তুমি মানুহটো ডিছকাউণ্ট হ'ব তুমি একো সেইবোৰ চিন্তা কৰিব নালাগে ঠিক আছে ঠিক আছে মই কৰাই দিম তুমি চিন্তা কৰিব নালাগে অঁ ঠিক আছে